আমাৰ গুৱাহাটীৰ ওচৰতে হয় গোলাঘাটখন গুৱাহাটীৰ কামাখ্যাত পাতে অম্বুবাচী মেলা তাৰপাছত আৰু ওচৰত হ'ল মাজুলী মাজুলী হ'ল এটা দ্বীপ তাত আপোনাৰ ৰাস বহুত ভাল হয় বাহিৰা বহুত পৰ্যটকো আহে মাজুলীৰ ৰাস চাবলৈ আৰু গুৱাহাটীটো তেনেকৈ মেলা চাবৰ কাৰণে বহুত পৰ্যটক আহে সেয়াই